এটা ঘৰত পুৰুষ আৰু মহিলাৰ ভূমিকাৰ কথা আমি যদি ক'বলৈ যাওঁ আচলতে সেইটো প্ৰত্যেক ঘৰ ঘৰ হিচাপে বেলেগ বেলেগ হ'ব কাৰণ আমি যদি আজি এখন ঘৰৰ কথা চাবলৈ যাওঁ য'ত নেকি পুৰুষ আৰু মহিলা দুজনে বা বা আমি যদি ক'বলৈ যাওঁ হাজবেণ্ড আৰু ৱাইফে যোন নেকি ঘৰখনৰ মুৰব্বী যোন নেকি য'ত নেকি দুয়োৱে চাকৰিজীৱি তাত আমি যদি চাবলৈ যাওঁ পুৰুষ আৰু মহিলাৰ ভূমিকা আচলতে সুকীয়া বুলি আমি ক'ব নোৱাৰিম কাৰণ সেইখন ঘৰত আমি যদি চাবলৈ যাওঁ পুৰুষ আৰু মহিলাই নিজৰ চাকৰিয়াল নিজৰ চাকৰিৰ ক্ষেত্ৰত নিজৰ কৰ্মজীৱনত নিজৰ কৰ্মখিনি কৰিয়েই থাকিব আৰু লগতে ঘৰত কোনোবা বনোৱা হিচাপে য'ত নেকি ঘৰৰ সদায় দৈনন্দিন কামবোৰ কৰাৰ কাৰণে মানুহ এজন ৰাখিব আৰু সেই মানুহজনে বা মানুহজনীয়ে এই নিজৰ ঘৰখনৰ কামখিনি চম্ভালি ল'ব আৰু পুৰুষ আৰু মহিলাই ঘৰখনৰ উপাৰ্জনৰ কাম কৰিব কিন্তু যদি আমি আন এফালৰপৰা যদি চাবলৈ যাওঁ য'ত নেকি আমি যদি চাওঁ ঘৰৰ পুৰুষজনে চাকৰিয়াল বা কৃষিজীৱী হয় তাত চাকৰিয়াল আৰু কৃষিজীৱীৰ ক্ষেত্ৰতো আমি যদি চাবলৈ যাওঁ ভিন্ন ভিন্ন হ'ব চাকৰিয়ালৰ ক্ষেত্ৰত আমি যদি চাবলৈ যাওঁ যদি ঘৰৰ পুৰুষজনে চাকৰি কৰিছে তেনেহ'লে পুৰুষজনে নিজৰ ঘৰখনৰ বাবে আয় কৰিব নিজৰ ঘৰখনৰ কাৰণে পইছা ইনকাম কৰিব আৰু তাত ঘৰৰ যদি ঘৰখনৰ মহিলা মুৰব্বীজনী যদি একো চাকৰি নকৰে তেনেহ'লে সেই ঘৰখনৰ মুৰব্বী মহিলাজনীয়ে ঘৰুৱা যোনখিনি কাম কাজ আছে সেইখিনি সাধাৰণতে কৰা দেখা যায় আনহাতে আমি যদি কৃষি জীৱনৰ ক্ষেত্ৰত আমি যদি চাবলৈ যাওঁ কৃষি জীৱনৰ ক্ষেত্ৰত সেই কথাখিনি অলপমান বেলেগ হয় য'ত নেকি আমি যদি চাওঁ কৃষি বা কৃষিজীৱী পৰিয়ালৰ ক্ষেত্ৰত ঘৰৰ যোনজন মহিলা মহিলা আৰু পুৰুষ মুৰব্বী থাকে দুয়োজনে ঘৰুৱা কামৰ লগতে মানে খেতিপথাৰৰ কামবোৰ কৰিবলৈ আমি দেখি পাওঁ য'ত নেকি পুৰুষজনে খেতিপথাৰৰ হাল বোৱা তাৰ পিছত গৰু গৰু অনা নিয়া কৰা গৰুক ঘাঁহ খোওৱা গাই গাই গাখীৰ খৰুৱা সেইবোৰ কাম কৰে তাত আমি ঘৰৰ মহিলা মুৰব্বীজনে আমি পথাৰত ধান ৰোৱা ধান কটা আৰু লগতে ঘৰৰ যোনখিনি ঘৰুৱা ভাত ৰন্ধা বঢ়া কাম থাকে সেইখিনিও আমি কৰা দেখিবলৈ পাওঁ আৰু এই বস্তু এই ভূমিকাবোৰ সাধাৰণতে আমি যদি চাবলৈ যাওঁ এইবোৰ এদিনতে বিকাশ হোৱা নাছিলে আমি প্ৰাচীনন প্ৰাচীন যুগৰপৰা বা প্ৰাচীনকালৰপৰা যদি আমি চাবলৈ যাওঁ এইবোৰ সাধাৰণতে প্ৰাচীন কালত কি কৰা হৈছিলে মহিলাখিনিক অতি নিচ খাপত ৰখা ৰাখিবলৈ যত্ন কৰা হৈছিলে আৰু ইয়াৰ কাৰণবোৰো আছিলে সুকীয়া কাৰণ প্ৰাচীন যুগত ৰজা মহাৰজা যেতিয়া দিন আছিলে ৰজা মহাৰজাৰ দিনত কি কৰিছিলে পুৰুষখিনিয়ে যুদ্ধ কৰিবলৈ ওলাই গৈছিলে আৰু লগতে ৰাজহুৱা বা ৰজাৰ যোনখিনি কাম আছিলে সেইখিনি কাম পুৰুষ মানুহখিনিয়ে কৰিছিলে কিন্তু সেইখিনিতে মহিলাখিনি নিজৰ ঘৰতে যোনখিনি নিজৰ ঘৰৰ ঘৰুৱা যোনখিনি কাম আছে ৰন্ধা বঢ়া খৰি কটা সেইবোৰ কামে সাধাৰণতে কৰিছিলে আৰু পুৰুষখিনিয়ে ৰজাৰ হৈ যুদ্ধ বিগ্ৰহ আদি যি কাম আছিলে গোটেই পুৰুষখিনিয়ে চম্ভালি লৈছিলে সেইবোৰ বস্তু তেনেকৈ সাধাৰণতে আমি যদি চাবলৈ যাওঁ বস্তুবোৰ লাহে লাহে লাহে লাহে তেনেকৈ বিকাশ হৈ আহিছে আৰু আজি আধুনিক যুগতো বহুত ক্ষেত্ৰত এনেকুৱা আমি দেখিবলৈ পাওঁ য'ত নেকি এনেকুৱা এটা ধাৰণা এটা মানে ভবা হয় য'ত নেকি যে পুৰুষখিনি ঘৰৰ ইনকামৰ বা ঘৰৰ যোনখিনি খৰচ পাতি আদি যোনখিনি লাগে সেইখিনিৰ কাম সেইখিনি ইনকামৰ দায়িত্ব গোটেইখিনি পুৰুষৰ আৰু তাৰ তাৰ বাহিৰে যোনখিনি ঘৰুৱা কাম আছে যোনখিনি ৰন্ধা বঢ়া মেলা সেইখিনি কাম আছে সেইখিনি কাম ঘৰৰ গৃহিণী বা ঘৰৰ মাইকী বুলি আমি ভাবি লোৱা হয় গতিকে সেইবোৰ বস্তু এদিনত সলনি নহয় আৰু এদিনত হোৱা নাই গতিকে সেইবোৰ বস্তু সলনি হ'বলৈ বা সেইবোৰ ধাৰণা সলনি হ'বলৈ সময় লাগিব দিনৰ পিছত দিন যিমান মানুহ আধুনিকত আধুনিকতাৰফালে গতি কৰি আছে আধুনিকতাৰ লগত আমাৰ পুৰণিকলীয়া কিছুমান নিয়ম আদিও মানে লাহে লাহে সলনি হৈ যাব